ব্যৱসায় আৰম্ভ কৰাৰ সময়ত গাঁও অঞ্চলৰ লোকসকলৰ আমাৰ বহুত অসুবিধা আমি গাঁৱলীয়া মানুহ গাঁৱৰ পৰা বহুত দূৰলৈ আমি ব্যৱসায় আ বস্তুবিলাক আনিবলৈ যাব লাগে গাড়ীসমূহ অসুবিধা হয় গাঁৱৰ পৰা ওলাই যাবলৈ আমাৰ বহুত অসুবিধা হয় আকৌ তাৰপৰা আমি আকৌ গাড়ী মটৰৰ অসুবিধা সেইকাৰণে আমি বহুত দূৰত মানে দূৰলৈ যাবলগীয়া হয় সেইটো কাৰণে আমাৰ গাঁও অঞ্চলত ব্যৱহাৰ কৰাটো বহুত ব্যৱসায় কৰাটো বহুত অসুবিধা হয় সেইটো কাৰণে এতিয়া আমাৰ গাঁৱলীয়া মানুহবিলাকে ঘৰত গাড়ী মটৰ নাই গাড়ী মটৰ নিজৰ হ'লে মানে সমস্যাৰ সন্মুখীন নহয় সমস্যাবিলাক দূৰ হয় তেতিয়া নিজৰ গাড়ী মটৰ হ'লে মানে সময় নিজে গৈ কিনে গৈ মানুহ ব্যৱসায় আৰম্ভ কৰিবলৈ সুবিধা হয় কিন্তু এতিয়া আমি আমি পৰা আমি এতিয়া ঘৰৰ পৰা ওলাই যাওঁ মানে আকৌ বেলেগ এখন গাড়ী ল'বলগীয়া হয় গাড়ীৰ সমস্যাৰ সন্মুখীন হয় গাঁৱলীয়া অঞ্চলত সেইটো কাৰণে ব্যৱসায় আৰম্ভ কৰিবলৈ হ'লে আমাৰ বহুত অসুবিধা হয় আমি সেইটো কাৰণে গাঁৱত ব্যৱসায় কৰাটো অসুবিধা তেনেকুৱা টাউন এতিয়া যিকোনো বস্তুটো আমি গাঁও অঞ্চলত ব্যৱসায় উৎসাহ যোগাবলৈ হ'লে আমি মানুহ মাতি আনিব লাগে মানুহ মাতি আনি কেনেকৈ আৰম্ভ কৰিব লাগে কেনেকৈ কি কৰিব লাগে সেইবিলাক আমি মানুহ মানুহবিলাক মাতি আনি আমি নিজেই কেনেকৈ সেই বস্তুবিলাক হেৰি কৰিব লাগে সেইটো আমি শিকিব লাগিব তেতিয়াহে মানে হেৰি হয় সেইটো আকৌ যাব লাগিব তালৈ আমি গৈ মেলি তাত গাঁৱৰ পৰা বহুত অসুবিধা হয় সেইটো কাৰণে আমাৰ পইচা পাতিৰো অসুবিধা হয় তেনেকৈ হেৰি হ'লে গাড়ী মটৰৰ কথা গাড়ী পালেহে মানে আমি গৈ কিনে প্ৰশিক্ষণবিলাক কেনেকৈ ল'ব লাগে তেনেকৈ জানিব লাগে সেইকাৰণে আমি এই ঘৰলৈ আমি মাতি আনিব লাগে নহ'লে মানে আমি কেনেকৈ প্ৰশিক্ষণ কৰি দিব লাগে কি কৰিব লাগে উৎসাহ কেনেকৈ যোগাব লাগে আমিতো নৈজানো সেইবিলাক কৰিবলৈ হ'লে সেইটো কাৰণে আমাৰ গাঁও অঞ্চলত বহুত অসুবিধা গাঁও অঞ্চলত বস্তু যিকোনো ব্যৱসায় কৰোঁ বুলিলে মানুহৰ ভিতৰুৱা জেগাত বহুত অসুবিধা হৈ পৰে আমাৰ এতিয়া চহৰৰ অঞ্চলবিলাকত ভাল প্ৰত্যেকে মানে গাড়ী মটৰৰ অসুবিধা নহয় সিহঁতে সোনকালে গৈ মেলি মানে গৈ তাত একদম প্ৰশিক্ষণ সোনকালে ল'ব পাৰে কেনেকৈ কি কৰিব লাগে বস্তুবিলাক কেনেকৈ কি হ'বলৈ কেনেকৈ পুহিব লাগিব কেনেকৈ কি কৰিব লাগিব আমি ঘৰৰ পৰা ওলাই যাওঁ মানে বহুত সমস্যাৰ সন্মুখীন হয় সেইটো কাৰণে আমাৰ গাঁও অঞ্চলত মানুহৰ বস্তু যিকোনো ব্যৱসায় এটা কৰোঁ বুলিলে মানুহৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সমস্যাৰ সন্মুখীন হ'লে আমাৰ অসুবিধাত পৰে আৰু প্ৰশিক্ষণ দিবলৈ হ'লে আমি দূৰত যদি আমি যাওঁ বহুত আমাৰ গাঁ ঘৰ দূৰৰ পৰা যদি যাওঁ ঘৰৰ দূৰত হ'লে মানে আমাৰ অসুবিধা হয় কেনেকৈ প্ৰশিক্ষণ দিব লাগিব সেইটো কাৰণে আমি ঘৰলৈ মানুহবিলাক মাতি আনোঁ কেনেকৈ প্ৰশিক্ষণ দিব লাগিব হাঁহ কুকুৰা কেনেকৈ পালন কৰিব লাগে কেনেকৈ হেৰি থ'ব লাগিব কেনেকৈ দানা দিব লাগিব কেনেকৈ হেৰি কৰিবলৈ সেইটো কাৰণে আমি প্ৰশিক্ষণ দিবৰ কাৰণে মানুহ মাতি আনোঁ কিন্তু অন্যৰ হেৰিবিলাকত হ'লে নহয় তেনেকৈ টাউনবিলাকত তেনেকৈ ওচৰতে তেনেকৈ প্ৰশিক্ষণৰ হেৰি থাকে তেনেকৈ গৈ কিনে সিহঁতে সোনকালে গৈ মেলি সেইবিলাক কেনেকৈ কি কৰিব লাগে সুধি মেলি হেৰি কৰি আহে আমাৰ আকৌ সেইটো কাৰণে গাঁৱলীয়া অঞ্চলত ব্যৱসায় কৰি ব্যৱসায়টো বহুত অসুবিধা হয় অসুবিধাৰ ফলত আমাৰ দিগদাৰী হয় দিগদাৰী ফলত সেইটো কাৰণে আমাৰ হাঁহ কুকুৰাবিলাক মানুহৰ সোনকালে মানুহৰ বেমাৰ আজাৰবিলাক হ'বলৈ আৰম্ভ হয় প্ৰশিক্ষণটো আমি যদি গৈ কিনে সোনকালে নলওঁ বা হেৰি হয় তেতিয়া হেৰি তেতিয়া আমাৰ হাঁহ কুকুৰাবিলাক পুহিবলৈ অসুবিধা হয় সেইটো কাৰণে আৰু ঘৰলৈ এতিয়া গাঁৱলীয়া অঞ্চলত ঘৰলৈ আহিবলৈ হ'লেও আমাৰ দূৰ বহুত দূৰ হয় সেইটো কাৰণে মানুহ আহিবলৈ অলপ দিগদাৰী হয় প্ৰশিক্ষণ দিবৰ কাৰণে সেইটো কাৰণে আমি নিজে গৈ কিনে যিমান দূৰ হয় আৰু অসুবিধা হ'লেও ব্যৱসায় কৰিব কৰিছোঁ সেইটো কাৰণে আমি গৈ মেলি তাত হেৰি কৰি মেলি প্ৰশিক্ষণ লওঁ প্ৰশিক্ষণ লৈ মেলি কেনেকৈ কি কৰিব লাগে তেনেকৈ হেৰি লৈ মেলি আহোঁ আৰু তেতিয়াহে আমাৰ হাঁহ কুকুৰাবিলাক আকৌ ঘৰত পো কেনেকৈ পোহপালন দিব লাগে আৰম্ভ কৰোঁ হাঁহ কুকুৰাবিলাক আম আৰম্ভ কৰোঁ হাঁহে হাঁহ কুকুৰা কুকুৰাবিলাক মানুহৰ বছৰেকততো মৰেই মৰি মৰিলে মানুহৰ বহুত লোকচান হয় আমি সেইটো কাৰণে প্ৰশিক্ষণ ল'বলৈ গ'লে মানে তাত এতিয়া আমি কেনেকৈ দিব দৰৱ দিব লাগে কেনেকৈ কি কৰিব লাগে আমি সেইটো কাৰণে আমি যাবলগীয়া যাবলগীয়া হয় দূৰলৈ যাবলগীয়া হয় সেইটো কাৰণে আমাৰ গাঁৱলীয়া অঞ্চলত ব্যৱসায় কৰিলে মানে বহুত অসুবিধা হৈ পৰে অসুবিধা হৈ আমাৰ হাঁহ কি কুকুৰাবিলাক বহুত মানুহৰ অনিষ্ট হয় অনিষ্ট হোৱাৰ ফলত আমাৰ উপাৰ্জনবিলাক কমি যায় উপাৰ্জন কমিলে আমাৰ হেৰি হৈ পৰে কিন্তু গাঁও চহৰৰ অঞ্চলত নহয় চহৰৰ অঞ্চলত সোনকালে গৈ সেইবিলাক যি যিটো মানুহ প্ৰশিক্ষণ লোৱা দৰৱ চৰৱবিলাক পায় সোনকালে খোৱাই মেলি হাঁহ কুকুৰা বিলাক মানুহৰ উন্নত কৰিব পাৰে উন্নত কৰিলে তাহাঁতৰ বস্তুটো বেছি লাভৱান হয় লাভৱান হ'লে মানে সে হেৰি হৈ পৰে আমাৰ কিন্তু নহয় আমাৰ সেই গাঁৱলীয়া অঞ্চলত বহুত অসুবিধা হ পোৱাৰ কাৰণে আমাৰ হাঁহ কুকুৰাবিলাক সোনকালে মানুহৰ অনি হেৰি হৈ যায় মৰি যায় মৰি মৰি যোৱাৰ পিছত আমাৰ অনিষ্ট হয় অনিষ্ট হোৱাৰ ফলত আমাৰ বহুত লোকচান হয় লোকচান হ'লে মানে আমাৰ বহুত কিবা মানে হেৰি হৈ পৰে আৰু উপাৰ্জনটো কমি যায় আৰু উপাৰ্জনটো কমি যোৱাৰ পিছত মানুহৰ ঘৰত মানুহৰ বহুত লোকচানত পৰি যায় ঘৰখনো অসুবিধা হৈ পৰে চলিবলৈ অসুবিধা হোৱাৰ ফলত আমি টো কাৰণে গাঁৱৰ ঘৰ ঘৰৰ দূৰ দূৰ হেৰিত চহৰৰ অঞ্চলত গৈ কিনে আমি কেনেকৈ প্ৰশিক্ষণটো ল'ব লাগে সেইটো কাৰণে আমি সুধি মেলি আহি আকৌ নতুনকৈ যদি মৰি যায় আকৌ নতুনকৈ আমি হাঁহ কুকুৰাবিলাক হেৰি কৰি মেলি আনি আকৌ নতুনকৈ পুহিবলগীয়া হয় নতুনকৈ পুহি মেলি আকৌ বহুত দিন লাগে উপাৰ্জন হ'বলৈ উপাৰ্জন হোৱাৰ পিছতহে আমি তেতিয়া কিবা এটা কাম আৰম্ভ কৰিব পাৰোঁ আমাৰ গাঁৱলীয়া অঞ্চলত সেইকাৰণে আমাৰ বহুত অসুবিধা হৈ পৰে গাড়ী মটৰ অসুবিধা ওলাই যাবলৈ অসুবিধা ৰাস্তা পদূলি অসুবিধা সবৰ মানুহৰ অসুবিধা হৈ পৰে